ভাল ভাল আপোনাৰ ভাল ছাৰ

অঁ ছাৰ ঠিকেই চলি আছে বাৰু বৰ্তমান ক্লাছবোৰ ৰেগুলাৰ হৈয়ে আছে সকলো প্ৰতি ছাৰ ৰেগুলাৰ আহি আছে ক্লাছবোৰ ৰেগুলাৰ হৈ আছে কৰি আছে ঠিক আছে ছাৰ অঁ ঠিকেই আছে বাৰু ল'ৰা ছোৱালীবিলাকৰ পাৰ্ফৰ্মেন্স ঠিকেই আছে প্লাচ ইহঁতৰ ষ্টাডিটো মেটেৰিয়েলচটো ঠিক আছে আমাৰ টিচাৰসকলৰো ভাল পাৰ্ফৰ্মেন্স চলি আছে ঠিকেই আছে অঁ

বৰ্তমান ঘৰতে ছাৰ হয় হয় আপুনি হয় হয় হয় ছাৰ যাব লাগিব যাব লাগিব ঠিক আছে ছাৰ ছাৰ ইহঁতৰ উইকলি টেষ্ট এটা পতাৰ কথাটো ঠিক হ'ব নেকি মেই বি চাগে মানে সপ্তাহ ৱাইজ এটা টেষ্ট চিৰিজ থাকিলে মেই বি ভাল হ'ব অঁ তেতিয়া ইহঁতে মানে অকণমান ইম্প্ৰোভমেণ্টো হ'ব ষ্টাডি স্কিলটো কিমান আগবাঢ়িব আমি তাত চেক আউট কৰিব পাৰিম হয় হয় অঁ তাতে এক্সামো নিশ্চয় ওচৰ পালেহি

হয় এনেই আপুনি কেতিয়া আহিব ছাৰ স্কুল হয় হয় আমাৰ ছাৰ দুই এজন বাৰু আমাৰ এবচেণ্ট হয় মাজে মাজে তেওঁলোক দিয়ে বাৰু এবচেন্ট লেটাৰখিনি হয় ছাৰ সেইটো আপুনি ডিক্লিয়েৰশ্যন কৰি দিব যে টিচাৰ্চখিনি মেই বি ইমান এবচেণ্ট হ'ব নালাগে তেতিয়া ভাল হ'ব সেই কথাটো আপুনি ক'লে বেছি ভাল হ'ব কাৰণ আমি ক'ব নোৱাৰিম ন হয় হয় অঁ হয় ছাৰ নিশ্চয় ছাৰ

হয় অঁ আৰু ষ্টুডেণ্টবোৰো ছাৰ ৰেগুলাৰ আহিব লাগে মেই বি কিছুমান গাৰ্জেনটকো এলাউ কৰিব লাগে যে ষ্টুডেণ্ট কিছুমান এই মানে এবচেণ্ট হৈ যায় সিহঁতি লিভ লেটাৰ আনি নিদিয়ে আমি ৰিজনটো জানিব লাগিব ন কিয় নাই অহা কি কথা অঁ জনোৱা আছে কিন্তু কিছুমানে ধৰক হয় হয় অঁ হয় অঁ জনাব লাগিব অঁ আৰু তাতে একজামটো আমাৰ নিশ্চয় ওচৰ পালেহিয়ে হয় অঁ ঠিকেই আছে বাকীবোৰ চাবজেক্টবোৰ ঠিকেই গৈ আছে ছাৰ আমাৰ চাবজেক্টবোৰ ধুনীয়া গৈ আছে অঁ আমাৰ পৰ্যায়ত আগবাঢ়ি গৈ আছে খালি ষ্টুডেণ্টখিনি ৰেগুলাৰ্ছ আহিলে যেনিবা আৰু আগবাঢ়ি যাব আৰু তেতিয়া সিহঁতৰ ক্লাছ টেষ্টটো যদি আমি টেষ্ট চেষ্ট পাতি দিওঁ তেতিয়া আৰু ভাল হৈ যাব টেষ্ট এটা লৈ লওক মানে উইকলি টেষ্ট এটা হৈ ল'লে বেছি ভাল আৰু সপ্তাহ ৱাইজ যদি এটা এটা টেষ্ট পতা যায় সিহঁতৰ স্কিল ডেভেলপমেণ্ট কিমান আগবাঢ়িছে আমি তেতিয়া চেক আউট কৰিব পাৰি যাম

অঁ আপুনি ভিজিট কৰি দিব এবাৰ এবাৰ প্ৰতিটো ক্লাছৰুমত ক্লাছ ৰেগুলাৰ্লি হৈছেনে প্ৰতিজন টিচাৰ এবচেণ্ট এবচেণ্ট হৈছে নেকি বা প্ৰেজেণ্ট হৈছেনে নাই সেইটো চেক কৰিব আৰু আপুনি এইটো ষ্ট্ৰিক্টলি অৰ্ডাৰ দি দিব যে প্ৰতিজন টিচাৰেই মানে এই মাহটোত থাকে প্ৰেজেণ্ট থাকে সেইটো আপুনি জনাই দিব ঠিক আছে বাৰু

ঠিক আছে অঁ

হয় হয় অঁ হয় অঁ হয় অঁ ঠিক হয় হয় সেইটোৱে অঁ অতপালি নহয় নহয় আপুনি যিমান কৰিব আমাৰপৰা হাণ্ড্ৰেড বেছ তেতিয়াৰপৰা আমি ট্ৰায়ে কৰি আছোঁ হয় ছাৰ অঁ সেইটো বাৰু বেষ্ট হ'ব অঁ আমাৰ প্ৰতিজন টিচাৰেই তাত প্ৰেজেণ্ট থাকিব লাগিব হয় হয়

প্লে' লিষ্ট অঁ ভালে হ'ব বাৰু অঁ এখন মিটিং দিলে আৰু নাই বাৰু আপুনি যেতিয়া কালিলৈ স্কুল আহিব আপুনি অফিচত ডিছকাছ কৰিব আৰু টিচাৰসকলক ক'ব ভিজিট কৰিব এবাৰ ক্লাছৰূম মই তেতিয়া চেক আউট হৈ যাব বাকী ঘৰত এতিয়া চবৰে ভাল নহয় আপোনাৰ

বাৰু বাৰু ঠিক আছে ঠিক আছে বাৰু অঁ